মই খেতি কৰিছিলোঁ প্ৰথম ৰঞ্জিত ধানৰ এনেইতো আমাৰ আগৰ পৰা বিভিন্ন ধৰণৰ পুৰণা হেৰিটো আছিলে ধান কিন্তু এতিয়া উন্নত পদ্ধতিত ৰঞ্জিত ধানৰ খেতি কৰিছিলোঁ খেতি কৰি নলবাৰী জিলাৰ ভিতৰত মই ৰেকৰ্ড কৰিছিলোঁ মই শুকান মাটিত চাৰে চাব্বিছ মোন ধান প্ৰডাকশ্যন কৰিছিলোঁ নলবাৰীত জিলাৰ যি কৃষি বিষয়া কাৰ্য্য়ালয় তাত মোৰ ৰেকৰ্ড এতিয়াও আছে প্ৰথম অৱস্থাত মই অলপ অসুবিধা পাইছিলোঁ ওচৰৰ মানুহে অলপ ডিষ্টাৰ্ব দিছিল শেষত মই নিজৰ বুদ্ধি খটাই যিহেটো মই উন্নত পদ্ধতিত খেতিটো কৰিছিলোঁ লাইন পদ্ধতি কৰিছিলোঁ আৰু লাইনবিলাকৰ মাজত বোল হৈছিল খুব বোনবিলাক উ উঠাই দি তাত উইডাৰ মাৰি দিওঁ উইডাৰ মাৰি টপ ড্ৰেছিং কৰি দিওঁ টপ ড্ৰেছিং কৰি ঔষধ টৌষধ এইবিলাক স্প্ৰে কৰাৰ পিছত ধানৰ গতিটো অলপ বেলেগ গতি লয় শেষত গৈ নলবাৰী জিলাৰ ভিতৰত মই ৰেকৰ্ড কৰি দিছিলোঁ মোৰ খেতি প্ৰডাকশ্য়ন হৈছিল পাৰ বিঘা চাৰে ছাব্বিছ মোন ধান ধান আৰু ম পানী যিহেটো নাছিল যদি মই পানী যোগানটো ঠিকমতে কৰিব পাৰিলোঁ হয় মই তেখেতসকলে কোৱা মতে ডিষ্ট্ৰিক অফিচাৰ এগ্ৰিকালচাৰৰ তেখেতসকলে কোৱামতে মই চল্লিছ পঞ্চল্লিছ মোন পাৰ বিঘা মই পালোঁ হয় প্ৰডাকশ্যন কিন্তু মই যিহেটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈছিলোঁ সেইকাৰণে মই সিমানখিনি প্ৰডাকশ্যন আনিবলৈ সক্ষম নহ'লোঁ পিছত কিন্তু মোক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে সহায় কৰিছিল সহায় কৰি মোক এটা চে চেল' টিউব ৱেল এটা দিছিল মই এই ধৰণে খেতি বৰ্তমানেও কৰি আছোঁ আৰু প্ৰডাকশ্যনো বেয়া নহয় মোৰ মোৰ ধান অন্য়তকৈ অলপ হ'লেও মই বেছি পাওঁ

কাষৰ মানুহে অসুবিধা মানে মোৰ খেতিৰ পদ্ধতি দেখি যিহেটো ইয়াত পুৰণা পদ্ধতিত খেতি কৰে মই উন্নত পদ্ধতিত লাইন লাইন পদ্ধতিত মই খেতিটো কৰোঁ তেওঁলোকে অলপমান হিংসাৰ চকুৰে নিশ্চয় চায় যাৰ ফলত নেকি গৰু ছাগলী এৰি দিয়ে পানী অহা যোৱাৰ যিখিনি পানী অহা যোৱাৰ যি ৰাস্তা আছে সেই ৰাস্তাটোত ওখকৈ বান্ধি থৈ দিয়ে এটা কঠিয়া তলি প্ৰস্তুত কৰিছে অনাহকত য'ত কঠিয়াও নাপাৰে কিন্তু মোৰ যাতে খেতিখন নষ্ট হয় সেইকাৰণে কঠিয়া তলি এখন প্ৰস্তুত কৰি মোৰ পিনে পানী যোৱাটো বন্ধ কৰি দিছে এই এইবিলাক কথা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক দেখুৱাই দিয়াত তেখেতসকলে বুজি পায় চেল'টোৰ ব্যৱস্থা কৰি দিয়ে আৰু মোৰ তেতিয়াৰ পৰা সম এই সমস্যাটোৰ সমাধান হয় মই এতিয়া প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে মই চেল'ৰে পানী দিওঁ আৰু সুন্দৰভাৱে মই খেতি কৰি আছোঁ

বৰ্তমান যিখিনি কৃষক তেওঁলোকে খেতিহে কৰে তেওঁলোকৰ যিটো পদ্ধতি অৱলম্বন কৰিব লাগে সেইটো পদ্ধতিৰ ওপৰত তেওঁলোকৰ নাই আস্থাও কম আৰু মানুহবিলাক আৰ্থিকভাৱেও দুৰ্বল সেইও এটা কাৰণ তেওঁলোকে পদ্ধতি অৱলম্বন নকৰে পুৰণা পদ্ধতিত খেতি কৰে আমি খেতি কৰোঁতে কঠিয়া পাৰিছিলোঁ কঠিয়া পৰাৰ একৈছ দিনৰ পৰা ৰুৱা আৰম্ভ কৰোঁ তেওঁলোকৰ খেতি কৰে তেওঁলোকে কৰে কি দুমাহ ডেৰমাহ দুমাহমান পুৰণা মানে পুৰঠ হোৱা কঠিয়া ৰোপণ কৰে যাৰ ফলত নেকি কঠিয়াবিলাক যেতিয়া কাষত নতুনকৈ গছ গজালি ওলায় এই গজালিটো কমি যায় ফলত প্ৰডাকশ্যনটো কমে মই মোৰ সময়ত হৈছিল কি মই কঠিয়া একৈছ দিনৰ পৰা ৰোৱা আৰম্ভ কৰিছিলোঁ আঠাইছ ত্ৰিছদিনৰ ভিতৰত শেষ কৰিছিলোঁ শেষ কৰোঁতে মোৰ কঠিয়া সুন্দৰভাৱে কাষ গজালিবিলাক ওলাইছিল আৰু মই তাৰপিছত অন্তত ওঠৰ বিছদিনমান পিছৰ পৰা মই পথাৰত নামি মই এফালৰ পৰা লৰাই লৰাই দিওঁ প্ৰত্যেকজোপা ধান গছৰ গুড়িবিলাক লৰাই লৰাই দিওঁ লৰাই দিওঁতে মই পুনৰ টপ ড্ৰেছিং কৰি দিওঁ টপ ড্ৰেছিং কৰি উঠি মই তাত ঔষধ স্প্ৰে কৰি দিওঁ যাতে মজা খোৱা এইবিলাক পোকে ধৰিব নোৱাৰে এনেইটো কঠিয়া পৰা সময়তে মই মজা খোৱাৰ ফ্ৰিকুয়েশ্যনটো মই লওঁৱে কিন্তু ধা ধানখিনি হেৰি কৰাৰ পিছতো মই পুনৰ টপ ড্ৰেছিং কৰি উঠি ঔষধ স্প্ৰে কৰি দিওঁ তাৰ ফলত নেকি মজা খোৱা নহয় মোৰ ম মজা খালে মানে কি এডাল গছ নষ্ট হৈ যায় এডাল গছ নষ্ট হোৱা মানে এটা ধানৰ শিৰ এটা নষ্ট হৈ যায় সেইকাৰণে মই এইখিনিৰ ওপৰত বিশেষ গুৰুত্ব দিছিলোঁ